ধৰ্ম মানে হৈছে ধাৰৈ ইতি ইতি ধৰ্ম জীৱ জগতে যিখিনি নিয়ম মানি চলিব লাগে বা পদাৰ্থসমূহৰ যিখিনি নিয়ম মানি চলে সেইখিনিকো ধৰ্ম বুলি কোৱা হয় যি পৰম শক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালিত কৰি আছে আমি সেই পৰম শক্তিকে ঈশ্বৰ বুলি কওঁ ঈশ্বৰৰ নাম হয়তো বিভিন্ন ঠাইত বেলেগ বেলেগ আল্লা

ঈশ্বৰ আমি সেই পৰম শক্তিক উপাসনা কৰোঁ আৰু সেই পৰম শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰি আমি আত্মসন্তুষ্টি তথা আমি সান্তনা লাভ কৰোঁ ঈশ্বৰৰ প্ৰতি কেতিয়াও খং উঠা নাই

গীতাৰ মতে কৰ্ম কৰি যোৱা ফল বাঞ্ছা নকৰিবা ফল ভগৱানে প্ৰদান কৰিব গতিকে আমি এই বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানৰদ্বাৰা পৰিচালিত হৈ আছোঁ গতিকে ঈশ্বৰে আমাক যিদৰে পৰিচালিত কৰে আমি সেইদৰে পৰিচালিত হ'ব লাগে আমি যদি কৰ্ম নকৰি বহি থাকোঁ আমাৰ সমস্যাসমূহ শেষ হৈ নেযায় সমস্যা ক্ৰমান্বয়ে বাঢ়িবহে গতিকে কৃষ্ণই অৰ্জুনক কৈছিল যে তুমি অপৰিসৰে নহ'বা কৰ্ম কৰি যোৱা যিহেতু মোৰ হাত ভৰি নাই মই জীৱ জগতৰদ্বাৰাই মই মোৰ কৰ্ম পৰিচালনা কৰোঁ গতিকে আমি সেই দৰ্শনৰ মতে আগবাঢ়ি গৈ সৃষ্টি ৰক্ষাৰ কাৰণে পৃথিৱীখন সুন্দৰকৈ ৰখাৰ কাৰণে আমি বিবেকবান মানুহে আমি কাম কৰি আগবাঢ়ি যাব লাগে গতিকে আমি কাম কৰি যেতিয়া আগবাঢ়ি গৈ থাকিম তেতিয়া আমাৰ সমস্যাবোৰ সমাধান হৈ গৈ থাকিব নিজৰ লগতে আমি আনৰো সমস্যা সমাধান কৰিব পাৰিম লোক কল্যাণাৰ্থে আমি কাম কৰি আগবাঢ়ি যাব পাৰিম গতিকে আমি কাম নকৰাকৈ যদি বহি থাকোঁ তেতিয়া আমাৰ সমস্যা বাঢ়িব গতিকে আমি সেই লৈ আমি ঈশ্বৰক দোষাৰোপ কৰাৰ কোনো যুক্তিযুক্ততা নাই গতিকে মই কেতিয়াও ভবা নাই যে মোৰ সমস্যাৰ প্ৰতি ঈশ্বৰে মন দিয়া নাই গতিকে আমি কাম কৰি আগবাঢ়ি যাব লাগে ঈশ্বৰে আমাক সহায় কৰিব যিহেতু গীতাত কৈছে কৰ্মান্যু চৰ্বাধিকাৰষ্টে মা ফলেচু কদাচন এই বিশ্বব্ৰহ্মাণ্ডত জন্মৰ পৰা মৃত্যুলৈকে প্ৰত্যেকজন মানৱৰ সমস্যা আছে আৰু আমি জন্ম হৈয়ে যিহেতু কান্দোঁ প্ৰত্যেক শিশুৱেই জন্ম হৈ কান্দে গতিকে অসৎ প্ৰবৃত্তি লৈ আমি জন্ম গ্ৰহণ কৰিছোঁ এই অসৎ প্ৰবৃত্তিটোৱেই আমাৰ সমস্যা সৃষ্টিৰ মূল বিষয় গতিকে আমি এই অসৎ প্ৰবৃত্তিসমূহক সৎ প্ৰবৃত্তিলৈ ৰূপান্তৰ কৰিবলৈ আমি সেই বিভিন্ন বিষয়ৰ ওপৰত আমি জ্ঞান আহৰণ কৰিলে আমি এই সমস্যাসমূহৰ সমাধান আমি নিজেই পাই যাম গতিকে আমি ঈশ্বৰক দোষাৰোপ কৰি বা ঈশ্বৰে মন দিয়া নাই এনেদৰে ভাবি হতাশ হোৱাতো আমাৰ কোনো কাৰণতে প্ৰয়োজন নাই আমি কৰ্ম কৰি আগবাঢ়ি যাব লাগে কৰ্ম কৰিলেই আমাৰ সমস্যা সমাধান